অঁ বাইদেউ আহক অঁ হেল্ল' অঁ শুনিছোঁ শুনিছোঁ অঁ হয় হয়

অঁ আমাৰ ইয়াততো মোবাইলটো বিছ হাজাৰৰ ভিতৰত বহুত পাব এনে কি মোবাইল লাগিছিলে বাৰু আমাৰ তাত ভিভ' হৈ যাব ৰিয়েলমি হৈ যাব ৰেডমি হৈ যাব এনে টুৱেণ্টি টুৱেণ্টি থাউজেনৰ আণ্ডাৰত অঁ ইয়াতেতো পাই যাব আপুনি কেতিয়া আহিব অঁ অঁ অঁ কাইলৈ আমাৰ এনে দোকানটো দহটা বজাৰ অ'পেনিং কৰা হয় আপুনি আহি যাব ভালেকেইটা ফোন মানে বহুত কোম্পানী আছেতো মানে গোটেইবিলাক ফোনেই ভালে আছে যোনটো আপুনি চইচ কৰে আৰু সবৰ নিজৰ পচন্দ থাকে ন কেমেৰা কুৱালিটি কিছুমান বেলেগ কিছুমান কেমেৰা কুৱালিটি ভাল থাকিব কিছুমান মানে সবৰে এক্সট্ৰা এক্সট্ৰা ফিচাৰ্চ থাকে ন তো আপুনি যোনটো বিচাৰে আহিলে গম পাব আৰু

কাইলৈ আপুনি দহটা বজাত পোৱাকৈ আহিব ভাল হ'ব আৰু ঠিক আছে অঁ